ৰন্ধা কামটোক হবি হিচাপে লোৱাৰ ক্ষেত্ৰত মোৰ দেউতাৰ অলপ অৰিহণা আছে মানে কেনেকে বনাব লাগে কি কৰিব লাগে এই বিষয়ে মানে দেউতাৰো দেউতাই মোক মই অনুকৰণ কৰি আছিলোঁ দেউতাই যেতিয়া কিবা এটা ৰান্ধে বা কিবা এটা কৰে সেইটোক মই অনুকৰণ কৰি কৰি মইও কৰোঁতে কৰোঁতে মোৰো ভাল লগা হ'ল বা এনেই নিজে এটা বনাওঁ বনাই কিনে যদি এইটো ভাল হয় বা কাৰোবাক যদি সেইটো দিওঁ খাওঁ মানে এইটো এইটো বনাইছোঁ কেনেকুৱা হৈছে যদি তেওঁ ভাল বুলি এটা মন্তব্য দিয়ে তেতিয়াহ'লে ভাল লাগে গৈ গতিকে এনেকুৱাই আৰু